মই ফটো এখন তুলিবলৈ অতি উৎসাহিত হোৱাৰ কাৰণ হ'ল মই যোনবোৰ নতুন নতুন বস্তু দেখোঁ বা মই যোনবোৰ বস্তু প্ৰথমবাৰ দেখিয়ে অতি মনোমোহা হৈ পৰে মই সেইবোৰ বস্তু সদায় দেখিবলৈ বা সকলো মানুহকে মোৰ ফালৰ পৰা দেখাবলৈ মই ফটো এখন ৰাখা উঠাই ৰাখোঁ আৰু তাৰ ফলত সেইখিনি মই সকলো মানুহকে মই দেখাব পাৰোঁ যে এইটো জাগা এইটো এইখন ফটো এনেকুৱা ধৰণৰ বিশেষ কামত আমাৰ ব্যৱহাৰ কৰা হয় এই সেইটো বস্তু এনেকুৱা আৰু এনেকুৱা ধৰণৰ বহুতো বিশেষ ধৰণৰ কথা আৰু যোনটো মই বস্তুটো ফটো উঠাও আৰু সেই ফটোখনৰ বিষয়ে বহুতো জ্ঞান মই সকলোকে দিব বিচাৰোঁ আৰু নিজেও মই বহুতো ধৰণৰ জ্ঞান আহৰণ কৰিব বিচাৰোঁ সেইকাৰণে মই এখন ফটো তুলিবলৈ বেছি উৎসাহিত